ইয়াৰ পৰা ভূটান যাব পাৰি অৰুণাচল যাব পাৰি গুৱাহাটী যাব পাৰি বা তেজপুৰ যাব পাৰি বিভিন্ন ঠাইত যাব পাৰি গোটেই ধৰক ভূটান পৰ্যটক ভূটানলৈ যাব খোজে আজিকালি গাড়ী ভাড়া বেছি হৈছে খোৱা লোৱাৰ মানে হোটেলৰ বেছি গতিকে মিনিমাম ছয় হাজাৰ টকাৰ এজন পৰ্যটকে ছয় হাজাৰ বা পাঁচ হাজাৰ টকাৰ ভিতৰত মানে ভূটানৰ পৰা ঘূৰি আহিব পাৰিব বুলি আমাৰ ধাৰণা আহিব পাৰিব আৰু সেইদৰে ধৰক কোনোবাই যদি ইয়াৰ পৰা আহে তেজপুৰ যাব খোজে তেজপুৰটো ভাল এখন এই ভ্ৰমণ কৰিবলগা জেগা গতিকে তাতো যদি যায় গতিকে গাড়ী ভাড়াসহ অনুমান পাঁচ ছয় হাজাৰ টকাত মানে ঘূৰিব পাৰিব সুন্দৰকৈ ইয়াৰ পৰা ঠিক তেনেকে ইয়াৰ পৰা যদি কোনোবাই গুৱাহাটী যায় বা কামাখ্যা মন্দিৰ চাবলৈ যায় গুৱাহাটীত গ'লেও এই পৰ্যটকজনে অন্ততঃ আঠ ন হাজাৰ টকাৰ ভিতৰত মানে ঘূৰি আহিব পাৰিব বুলি আমাৰ এটা ধাৰণা আহিব আঠ ন হাজাৰ টকা লাগিব তাৰ কমত আহিব নোৱাৰে আজিকালি গাড়ী ভাড়া বৃদ্ধি হৈছে হোটেলৰ এইবিলাক দাম বাঢ়িছে গতিকে ঠিক তেনেকে ঘৰত তেজপুৰলৈ গ'লেও মানে সিমানেই লাগিব ছয় হেজাৰ ছয় সাত হাজাৰ টকা লাগিব ইয়াৰ পৰা যদি কোনোবা অৰুণাচল যাব পাহাৰীয়া জেগা পাহাৰীয়া জেগাত অলপ কষ্ট অলপ বেছি হ'ব অৰুণাচলত খুব চাবলগীয়া জেগা ভ্ৰমণ ভ্ৰমণৰ কাৰণে উপযুক্ত জেগা তাত গ'লেও অন্ততঃ এজন মানুহে অন্ততঃ কমেও দহ বাৰ হাজাৰ টকা লাগিব দহ বাৰ হাজাৰ টকাত মানে থাকি চাই মেলি ঘুৰিব পাৰিব বুলি আমাৰ ধাৰণা এটা আৰু ঠিক তেনেকে ইয়াৰ পৰা আৰু কিছু দূৰ ধৰক এখনি আছে সত্ৰ আছে সেইখন চাবলগীয়া বহুত মানুহ বহুত ভ্ৰমণ কৰি তালৈকে যায় গতিকে তাত গ'লেও অন্ততঃ একোজন ভ্ৰমণকাৰীৰ কমেও ঘূৰি অহালেকে দছ বাৰ হাজাৰ টকা অন্ততঃ খৰচ হ'ব এনেকে আমাৰ অৰ্ডাৰ কৰিব পেলাই মানে ভ্ৰমণ কৰিব লগা বহুত আছে মই আপোনাক ক'লোঁ তাৰপিছত তেজপুৰলৈ সিমান লাগিব গুৱাহাটী গলেও মই অলপ ক'লোৱেই দছ বাৰ হাজাৰ টকাৰ কমত ঘূৰি আহিব নোৱাৰিব তেজপুৰ গ'লেও ঠিক তেনেকে মানে আঠ ন হাজাৰ টকা লাগিব তাৰোপৰি তাৰোপৰি যদি কোনোবা কৰিব খোজে সত্ৰ নগৰ বুলি পৰিচিত বৰপেটা সত্ৰ এখন চাবলগীয়া জেগা গতিকে তাত গৈও যদি মানুহ ভ্ৰমণ কৰিবলৈ যায় তেতিয়াহ'লে অন্ততঃ এজন মানুহৰ অন্ততঃ দছ হাজাৰ বাৰ হাজাৰ টকাৰ ভিতৰত মানে লাগিবই কাৰণ গাড়ী ভাড়া যিহেতু বাঢ়িছে গতিকে এইটো সেই লাগিব আৰু ইয়াৰ পৰা যদি কোনোবা ধৰক মাজুলী হওক মাজুলী চাব যায় ব্ৰহ্মপুত্ৰ পাৰ হৈ মাজুলী মাজুলী যদি যায় ভ্ৰমণ কৰিব লগা জাগা এখন চাব লগা জাগা গতিকে মাজুলীত গ'লেও অন্ততঃ দছ পোন্ধৰ হাজাৰ টকা বেছি লাগিব অন্ততঃ চৈধ্য পোন্ধৰ হাজাৰ টকা লাগিব মাজুলীত গ'লে কাৰণ তাত তাকো ফেৰীৰে যাব লাগিব ব্ৰহ্মপুত্ৰ পাৰ হ'ব লাগিব গতিকে আমাৰ ইয়াৰ পৰা চাবলগীয়া বহুত মানে ভ্ৰমণ কৰিবলগা জেগা বহুত আছে সেইবেলাক জেগাত গৈ গৈ আহিলে আমি যাব পাৰিলে খুব আহি আৰু হ'ব কাৰণ আজিকালি গাড়ীত দাম বাঢ়িছে পেট্ৰলৰ দাম বাঢ়িছে থকা মেলাৰ কাৰণে হোটেলটো খৰচ বাঢ়িছে গতিকে বিভিন্ন খৰচ দৰ্যন্ত তাত পোন্ধৰ হাজাৰ টকাৰ কমত ঘূৰি আহিব পৰা নাযাব মাজুলী গ'লে